সাঁতুৰিবলৈ ভাল নদী বা পুখুৰী যিহেতু সাঁতোৰ নাম আছে আমাৰ বয়সস্থ লোকে কয় আমাক আগতে সাঁতোৰকেইটাৰ নাম যেনে ধৰক চিলনী সাঁতোৰ বাঘ সাঁতোৰ ভেকুলী সাঁতোৰ আৰু অন্যান্য সাঁতোৰ আছে যেনে চিলনী সাঁতোৰটো হৈছে হাত দুখন পাছলৈ দি জোৰেৰে কোবাই ভৰিগিটাৰে আগলৈ ঠেলি পেটটো ওপৰলৈ কৰি লাহে লাহে যোৱাটোকে চিলনী সাঁতোৰ বুলি কয় বাঘ সাঁতোৰ বাঘ সাঁতোৰটো হৈছে হাত দুখন আগলৈ দি ভৰিগিটাৰে পিছলৈ ঠেলি আগত বেগাই যোৱাটো

ভেকুলী সাঁতোৰ ভেকুলী সাঁতোৰটো হৈছে তললৈ মূৰ কৰি হাত দুখনেৰে মেলি ভৰিগিটা আৰু অলপ মেলি এডোখৰত বুৰিয়াই আনডোখৰত ওলাই আকৌ তাৰপৰা এডোখৰত বুৰিয়াই আনডোখৰত বুৰিয়াই ওলাই আকৌ সেইডোখৰত বুৰিয়াই আনডোখৰত ওলাই তেনেকৈ যোৱাটোকে ভেকুলী সাঁতোৰ বুলি কোৱা হয় আৰু আগতে আমাৰ ল'ৰালি কালতে আমি চাৰি পাঁচজন ল'ৰাই মিলি আমাৰ ওচৰতে নদী আছিল নদীখনৰ পানীটো আমাৰ ঘৰৰ পায়হি ঘৰৰ ওচৰে পায়হি পথাৰত যেনেকৈ পানী হয় তেনেকৈ আমাৰ ইয়াতো হয় তেতিয়া আমি এডাল কলগছ কাটি কাটি পিনাই সেই কলডালত উঠি গৈ গৈ পেটটো তললৈ পেলাই কলডালত উঠি আমি হাতেৰে ভৰিৰে কোবাই কোবাই গৈ আগলৈ যাওঁ আগলৈ গৈ তাত আমি খেল মাজত গৈ অলপ খেলোঁগে ইপিনৰ পৰা বুৰিয়াই সিপিনৰ পৰা ওলাই তেনেকৈ আমি সাঁতোৰ শিকোঁ আৰু কলগছ তিনি চাৰিডাল কাটি তাৰ লগত একজইন কৰি বাঁহৰ হোলোঙাৰেদি ভৰাই একজইন কৰি এখনে ভোৰ সাজি ভোৰখনৰ ওপৰত উঠি খেলি খেলা ধূলা কৰি তাৰপৰা পানীৰ মাজলৈ নি তাত আমি জঁপিয়াই জঁপিয়াই পৰি ইপিনৰ পৰা সিপিনে বুৰিয়াই ওলাওঁ তাত বয়সস্থ দুই এজনো থাকে চাই মেলি থাকে আমি যিহেতু সৰু সৰু সেইবাবে বয়সস্থ কেইজনেও চাই মেলি থাকে আৰু সাঁতোৰটো আমি তেনেকৈ শিকা ওমলো খেলা ধূলা কৰি ভাল লাগে চাৰি পাঁচজন আহে তিনিটা চাৰিটা বজাত খেলি মেলি আমি সব লগতে থাকি আকৌ ঘৰলৈ যাওঁ ঘৰৰ পৰা আকৌ নদীত গৈ গা ধুওঁ তেনেকৈ বহুত ভাল লাগে আমাৰ তো বহুত